কামৰূপ মহানগৰ জিলাখনত বিশেষকে ইয়াত যিহেতু মহানগৰ হৈ ৰ'ল ইয়াত কৃষিভূমি অলপ কমি গৈছে কমি যোৱাৰ কাৰণে কমি গ'লেও কৃষক কিন্তু আছে বিশেষকে শাক পাচলি ফল মূল এইখিনি কৰা বহুত জাগা আছে বাগান শস্যও ভালেখিনি আছে আৰু বাগান শস্য মানে তামোল নাৰিকল আনাৰস এনেকুৱা ধৰণৰ শস্যবিলাক কৰে আদা হালধিও কৰে সেইখিনি কৃষকবিলাকৰ কিন্তু যথেষ্ট দাম পায় ইয়াত মহানগৰত দিয়েতো ওচৰতে মানুহ খোৱা মানুহ বহুত আছে উদ্যোগ উদ্যোগত বহুতে কাম কৰি থাকে নিবনুৱা সমস্যা সেইকাৰণে কামৰূপ মহানগৰত উদ্যোগ থকাৰ কাৰণে নিবনুৱা সমস্যাটোৰ অলপ কম আৰু ইয়াত তাৰমানে ইনষ্টিটিউশ্যন বহুত আছে আৰু স্বনিয়োজন স্বনিয়োজনৰ বিষয় ক'বলৈ গ'লে আজিকালি বহুতে মাছ পুহিছে গাহৰি পুহিছে আৰু খেতিও স্পেচিফিক খেতি কৰিছে যিবিলাক মূল্যবান খেতি মূল্যবান খেতি ধৰক জি আই টেগ পোৱাৰ পিছত কাজী নেমুটো এটা বহুত দাম দাম পায় বেচিলে আনাৰসৰ খেতি কৰে আনাৰসৰ পৰা প্ৰচেছিং কৰি তাৰ ইয়ো বনাব পাৰে জুইচ বনাব পাৰে আৰু আনাৰসো আজিকালি এই বেলেগ বেলেগ জাগাত অসমৰ আনাৰস ৰপ্তানি হৈ আছে